দিনটোৰ সকলো বিষয়ৰ আলোচনা বিশেষকৈ পাকঘৰত খাদ্য বনোৱাৰ সময়ত বা ডাইনিং হলতে আলোচনা হয় আৰু পাকঘৰত সচৰাচৰ মা মায়ে ৰান্ধিবৰ সময়ত দিনটো কেনেকৈ গ'ল কি হ'ল এই সকলো বিষয়ে আলোচনা হয় বা কি আগলৈ কি কি পৰিকল্পনা এই সকলোবোৰৰ আলোচনা সচৰাচৰ খাদ্য বনাই থকাৰ সময়তে হয় কাৰণ এইখিনি সময়তে আজৰি হৈ মানে আমাৰ মহিলা বা অন্য়ান্য়সকলে পাকঘৰতে সময় অতিবাহিত কৰে গতিকে পাকঘৰতেই মানে তেওঁ মানে আমাৰ সকলোবোৰ বিষয়ৰ আলোচনা প্ৰায়ে হয় বুলি ক'ব পাৰি